হয় ড আপুনি ডক্তৰ দীপাংকৰ মেধি হয়নে মই আপোনাৰ বিশ্বনাথ চাৰিআলিৰ পৰা কৈছিলোঁ বিশ্বনাথ চাৰিআলি আপোনাৰ নাম বাঘমৰাৰ পৰা কৈছিলোঁ হয় মোৰ নাম হয় মোৰ নামটো শ্ৰী মণ্টু মেধি আৰু মই মানে মোৰ বেমাৰ ৰোগী হয় মই এজন তাৰপিছত মোৰ মানে বহুতদিনৰ পৰা জ্বৰ চৰ্দি কাহ এনেকৈ হৈ আছে বেমাৰ তাকে মই বহুতদিনৰ পৰা এনেকৈ চিকিৎসা কৰিছোঁ বহুত ডক্তৰকো দেখাইছোঁ মানে তাকে ভাল পোৱা নাই মই হয় তাৰপিছত আপোনাৰ মানে আপোনাৰ কথা শুনি আছোঁ তাকে বহুতৰ মুখতে শুনিছোঁ আপোনাৰ এই ভাল চিকিৎসা কৰে বুলি সেইবাবে মই আপোনাৰ চিকিৎসালয়লৈ যাব বিচাৰিছিলোঁ হয় মোৰ মানে বহুতদিনৰ পৰা হৈ আছে মই বাহু বহুত অসুস্থ মানুহটো হয় মোৰ ডেৰমাহ মানৰ পৰাই মানে আপোনাৰ বহুত কষ্ট ভূগি আছোঁ আৰু এতিয়াও মই বৰ্তমান ভালেই পোৱা নাই বহুত ডক্তৰকো দেখাইছোঁ চিকিৎসাও কৰিছোঁ তাৰপিছত মই ভালেই পোৱা নাই মানে তাকে হয়

আৰু বাকী আপোনাৰ নামটো দীপাংকৰ মেধিয়ে হয় ন অঁ হয় ছাৰ অঁ আপোনাৰ কি কি বাৰে থাকে বুলি ক'লে

হয় আপুনি মই কেইটামানত গ'লে পাম আপোনাক নটাৰ পৰা চাৰিটা মানে পাম তে মই তেনেহ'লে আপুনি সোমবাৰমানে যামনে মোৰ নামটো ম শ্ৰী মণ্টু মেধি

ঘৰ আপোনাৰ নাম বাঘমৰাত বিশ্বনাথ চাৰিআলি নাম বাঘমৰা আপোনাৰ কথা বহুতৰ মুখতে শুনিছোঁ আপুনি এজন চিকিৎসালয় বুলি চিকিৎসা কৰে বুলি হয় ৱেলকাম অঁ অঁ হ'ব দিয়ক যাম তেনে